বাৰিষা কালত সকলোৱে খেতি কৰে তেনেদৰে আমাৰ গাঁৱতো বাৰিষা কালত খেতি কৰে খেতিৰ সময়ত মই আৰু মোৰ পাপাই পথাৰলৈ যাওঁ আৰু পাপাই হাল বায় মই পাপাক হাল বোৱা কামতে বা আলি বন্ধা কামত হেল্প কৰি দিওঁ তেনে সময়তে আমাৰ ওচৰৰ আমাৰ ওচৰতো বহুতো মানুহে আমাৰ ওচৰতো খেতি কৰে বা পথাৰত সকলো ধৰণৰ সকলো লোকে তেনে খেতি কৰে আৰু হাল বায় তেনেধৰণে আমাৰ ওচৰতো তেনেকুৱা এজন দাদা আছে বা মোৰ চিনাকী দাদা এজন আছে যিয়ে হাল বায় থাকোঁতে গান গাই আমি হাল বাই থাকোঁতে গান গাই গাই কিনি হাল বাও তেনেধৰণে আমি মনোৰঞ্জন কৰোঁ আৰু খেতি কৰি থাকোঁতে গান গাই গাই কিনি হাল বায় আমাৰ বহুত ভাল লাগে আমি এনজয় তেনেদৰে আমি মনোৰঞ্জন কৰোঁ সিজনে সিজনৰ লগত বাৰ্তালাপ কৰোঁ চিঞৰ বাখৰ কৰি কিনি আনন্দময় পৰিৱেশ গঢ়ি তোলোঁ পাপাই যেতিয়া আলি বান্ধে মই তেতিয়া হালটো চম্ভালোঁ বা হাল বাও তেতিয়া আমাৰ মাহঁতে আমাৰ কাৰণে ভাত আনি দিয়ে আমি পথাৰত একেলগে বহি কিনি সকলোৱে ভাতৰ জুটি লওঁ আমি তেনেদৰে হাঁহি ধেমালি কৰি কিনি সময়বোৰ পাৰ কৰাওঁ আমি কষ্ট কি সেইবোৰ পাহৰি যাওঁ সেইবোৰৰ মাজতে কষ্ট কি আমি ধৰিবই নোৱাৰোঁ মাহেঁতে আমাৰ কাৰণে ধুনীয়াকৈ ভাত চব্জি বনাই মেলি কিনি আনি দিয়ে আৰু ভাতত সকলোৱে মিলাই মিলি কিনি সকলো আমাৰ ওচৰত দাদাহঁতেও আহে আমি চবেই সকলো মিলাই মিলি কিনি চবেই খাওঁ ইজনে সিজনৰ যোনে দাদাহঁতে য যদি মা মাছ ভাজি আহে আনে তেতিয়া দাদাহঁতে মাছ ভাজি আমাক দিয়ে আমি যদি মাংস মাংস লৈ যাওঁ মাংস দাদাহঁতক আমি দিওঁ তেনেদৰে আমি বদলা বদলি কৰি কিনি আমাৰ কিবাবোৰ আমি তেনেদৰে মনোৰঞ্জন কৰোঁ বা তেনেদৰে আমি ফূৰ্তি ফাৰ্তা কৰি কিনি সময়বোৰ পাৰ কৰোঁ